মই শ্বেয়াৰ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিয়ে এটা একাউণ্ট খুলিবৰ কাৰণে সাজু হ'লো আৰু সেই একাউণ্টটো খুলিবৰ বাবে মোক এখন পান কাৰ্ড বিশেষভাৱে প্ৰয়োজন আছিলে এতিয়া মোৰ হাতত পানকাৰ্ডখন নাই মই পানকাৰ্ডখন উলিয়াবৰ কাৰণে মই ক'ত উলিয়াম কেনেকে কি কৰিম মানে সেই বিষয়টোৰ ওপৰত অকমান চিন্তা কৰিবলগীয়া হৈছিলে মই প্ৰথম এজন ঘৰৰ ওচৰৰ ল'ৰা আছিলে ল'ৰাজনক মই সুধিলোঁ তেওঁ মানে অকমান বাহিৰৰ ফিল্ডত ঘূৰি ফুৰা ল'ৰা তেওঁ মানে জানে কেনেকে ধৰণে ক'ত কেনেকে কি হয় হয় তেতিয়া মই সুধিলোঁ তেওঁ মোক ক'লে তেওঁ মোক ক'লে যে পানকাৰ্ডখন ক'ত উলিয়াব পৰা হ'ব কেনেকে ধৰণে উলিয়াব পৰা হ'ব আৰু কি কি লাগিব এইখিনি বিষয় লৈ মোক তেওঁ ক'লে তেওঁ মোক প্ৰথম ক'লে প্ৰথমতে ক'লে যে বন্ধু তুমি বন্ধু তুমি ওচৰৰ মানে আমাৰ ওচৰতে এখন চি আই চি চেণ্টাৰ আছে কম্পিটাৰ দোকান আছে তোহ তালৈ যাবলে ক'লে মোক তাত গ'লে তুমি তালৈ যাবা তাত গৈ এখন ফৰ্ম দিব ফৰ্মখন তুমি ফিলআপ কৰিবা আৰু ফৰ্মখন ফিলআপ কৰি পেলাই মানে গ'লো তালৈ আৰু গৈ পেলাই তাত ফৰ্ম দিলে ফৰ্ম ফিলআপ কৰিলোঁ তাত মানে চহী টহী দিলোঁ ফৰ্মত কি ক'ত লাগে দিলো বয়স প্ৰমাণপত্ৰ মানে কোৱালিফিকেশ্যন পঢ়া আৰু দেতাৰ নাম মানে পিতাৰ নাম তাৰপা মাতৃৰ নাম এনেকে ইত্যাদি ইত্যাদি যি য'ত লাগিছিলে ফৰ্মখনত দিলোঁ নিজৰ চিগনেশ্যাৰ কণ্টেক্ট নম্বৰ দিলোঁ এনেকে দি মেলি আমাৰ নথিপত্ৰ দৰকাৰ হ'ল নথিপত্ৰৰ কাৰণে মই সাজু হ'লোঁ নথিপত্ৰখন বাবে মই প্ৰথম গাঁওপ্ৰধানৰ ওচৰলে গ'লোঁ গাঁওপ্ৰধানৰ এখন কাগজ গাঁওপ্ৰধানে দিলে গাঁওপ্ৰধানৰ এক কপি ফটোসহ ফটো দিলোঁ মানে মই মই মোৰ ফটো দিলো ফটোখন গাঁওপ্ৰধানে তাত লগাই মোক এখন প্ৰমাণপত্ৰ দিলে সেই প্ৰমাণপত্ৰ নি তাত দিলোঁ মোৰ হাতত থকা ভোটাৰ কাৰ্ডটো দিলোঁ মোৰ হাতত থকা আধাৰ কাৰ্ডটো দিলোঁ মোৰ মানে হাতত আৰু যিয়ে য'ত আছিলে মোৰ ৰেছন কাৰ্ডটো আছিলে ৰেছন কাৰ্ডটো সিমান প্ৰয়োজন নাই ৰেছন কাৰ্ড নেলাগে বাৰু কিন্তু থাকিলে দি দিব পাৰি ইমান হেৰি নাই বাৰু

কেনেকে ধৰণে আনে মানে সেইজনেই ব্যৱস্থা কৰিব তেওঁ আৰু এতিয়া মানে কথাটো হ'ল পানকাৰ্ডখন বিশেষভাৱে এটা বহুত প্ৰয়োজনীয় ডকুমেণ্টচ এইটো বিশেষ আনপ্ৰয়োজনীয় বুলি নহয় পানকাৰ্ডখনো বিশেষ প্ৰয়োজনীয় পানকাৰ্ডখন নহ'লও নহ'ব পানকাৰ্ডখন যেনেধৰণে আধাৰকাৰ্ডখন যিমানখিনি প্ৰয়োজন হয় মানুহৰ তেনেকে ঠিক পানকাৰ্ডো একেই সমপৰ্যায়ৰ প্ৰয়োজনীয়তা বস্তু পানকাৰ্ডো আমাক লাগে প্ৰতিটো কথাত প্ৰায় ক্ষেত্ৰত লাগে কিন্তু কিছু কিছু ক্ষেত্ৰত মানে সিমান প্ৰয়োজন নহয় কিন্তু প্ৰায় ক্ষেত্ৰত দৰকাৰ হয় আমাৰ একাউণ্টৰ ক্ষেত্ৰত দৰকাৰ হ'ব আৰু ইটো ডকুমেণ্টচে সিটো ডকুমেণ্টচত সহায় কৰে মানে কালিলে পানকাৰ্ড আগত উলিয়াবলৈ হ'লে আমাৰ ডেট অফ বাৰ্থ বাৰ্থ চাৰ্টিফিকেট গাঁওবুঢ়া কাগজ ফটোৰ তাৰপিচত আমাৰ মোৰ ইনকম চাৰ্টিফিকেট পানকাৰ্ডখনত ইনকম চাৰ্টিফিকেটখন মেইন তাৰপিচত এনেকে ধৰণৰ আৰু কিবাকিবি আছিলে মই পাহৰিছোঁ কি আছিলে পানকাৰ্ড এনে ধৰণৰ আছিলে আৰু কিবাকিবি সেইখিনিত মানে ফৰ্মখনতটো লিখা থাকে ফৰ্মখনত ডকুমেণ্টচ কি ক'ত লাগে লিখা থাকে তাৰপিছত সেই বন্ধুজনে মোক তেনেকে ধৰণেই ফৰ্মখন উলিয়াই দিলে মানে পানকাৰ্ডখন উলিয়াই দিলে আৰু পানকাৰ্ডখন মোৰ ফিলআপ কৰি হোৱাৰ পিছত প্ৰায় পোন্ধৰ দিন পোন্ধৰ দিনৰ পিছত মোৰ ডাকত আহিছে আৰু ডাকত মই লৈছোঁ আৰু সেই পানকাৰ্ড লৈ মই একাউণ্ট খুলিছোঁ